মই ফুটবল খেলোঁ এই খেলখন আমি আমাৰ গাঁৱতে স্থিত এল পি স্কুলখনৰ যিখন ফিল্ড তাতেই আমি খেলোঁ আৰু এই খেলত মোৰ লগৰ সকলো লগৰ লগৰীয়াবোৰেও সহায় কৰে আৰু তেওঁলোকেও খেলেহি বাৰু সেই খেলখনৰ খেলাৰ নিৰ্দিষ্ট স্থানটো হ'ল আমাৰ কমাৰ চুবুৰি প্ৰাথমিক এল পি স্কুলৰ ফিল্ডখন য'ত আমি আমাৰ লগৰবোৰৰ লগত খুব সুন্দৰভাৱে ফুটবল খেল উপভোগো কৰোঁ আৰু খেলোঁও